মই জীৱিকাৰ কাৰণে বহুত কষ্ট কৰিছোঁ প্ৰথমতে মই জীৱিকাৰ কাৰণে পথাৰত খেতি কৰিছিলোঁ

বহুত কষ্ট হৈছিল খেতি বাতি তাৰপিছত খেতি বাতি কৰি মই আকৌ মীন পালনত লাগিলোঁ এতিয়া বৰ্তমান মীন পালনত মই লাগি আছোঁ মাছ উৎপাদন কৰোঁ পুখুৰীত প্ৰতি বছৰে মই মাছ উৎপাদন কৰি সেয়া মাছ মই বজাৰত বিকিবৰ কাৰণে এতিয়া সফল হৈছোঁ আৰু তেনেকেই ঠিক আগতে ইয়াৰ আগমুহূৰ্ত্তত মই পথাৰত কাম কৰিছিলোঁ বেলেগৰ ঘৰত কাম বন কৰিছিলোঁ হাজিৰা কৰিছিলোঁ তাৰপৰা জীৱিকাটো মই আৰম্ভ কৰিছিলোঁ তেনেকেই আৰম্ভ কৰি কৰি মই তাৰপৰাই অকণমান ধনৰাশি জমা কৰি তেনেকৈ মই খেতিত লাগি গৈছিলোঁ খেতি কৰিলোঁ খেতি প্ৰথম মই খেতি কৰিলোঁ ধানৰ খেতি বড়ো চিজনত বড়ো খেতি কৰোঁ শালি চিজনত শালি কৰোঁ শালি খেতি কৰোঁ তাৰপিছত আপোনাৰ মৰাপাট খেতি কৰোঁ মৰাপাট খেতিত যথেষ্ট সফল নহ'ল যদিও তথাপিও মই চেষ্টা অব্যাহত ৰাখিছোঁ মৰাপাট খেতি কৰি আছোঁ এতিয়াও তাৰপিছত টেঙামৰাও কৰোঁ মৰাপাটৰ পিছতে আকৌ মই সৰিয়হ সৰিয়হ কৰোঁ সৰিয়হতো যথেষ্টখিনি শস্য উৎপাদন হয় তাৰপৰা বহুতখিনি মই শস্য লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ তেনেকেই জীৱিকাৰ পথটো তেনেকেই মই বাছি ললোঁ জীৱিকাৰ পথটো তেনেকৈ বাছি মই চৰম সিদ্ধান্ত হিচাপে গৈ গৈ পিছত মই খেতিৰ লগতে মাছ খেতিটোও কৰিবৰ কাৰণে যত্ন কৰিছোঁ এই মাছ খেতিটো কৰা মোৰ বেছি দিন হোৱা নাই এইবছৰ আৰম্ভ কৰিছোঁ এইবছৰ মানে দুবছৰ হ'ল আৰু যোৱা বছৰ পৰা মই মাছৰ খেতিটো জীৱিকা বিচাপে বাছি লৈছোঁ তে তাতো বহুতো লাভ হয় বুলি মই শুনিছোঁ মাছৰ খেতিটো মাছ খেতি কৰিও বহুত মানে স্বাৱলম্বী হ'ব পাৰে ইয়াৰ উপৰিও মই জীৱিকাৰ কাৰণে কেতিয়াবা ব্যৱসায়ো কৰোঁ সৰু সুৰা ব্যৱসায় ধৰি লওঁঁক কেতিয়াবা মই মৰাপাট বেচোঁ কেতিয়াবা মিঠৈ আৰু সৰিয়হ তেনেকৈ কম দামত কিনি বস্তুটো ষ্টক কৰি মই সামগ্ৰীখিনি ষ্টক কৰি পিছত মই নিৰ্ধাৰিত সময়ত মই বিক্ৰী কৰি দিওঁ তাৰপৰা মই জীৱিকা হিচাপে বৰ্তমান চলি আছোঁ জীৱন ধাৰণটো তেনেকেই অব্যাহত ৰাখিছোঁ এতিয়া আৰু জীৱিকা বুলিবলৈ খেতি আৰু মৎস্য খেতিয়ে তাতে মই লাগি আছোঁ এইখিনিয়েই আৰু আৰু তেনেকেই ভাবিছোঁ যিহেতু আমি গাঁৱলীয়া মানুহ খেতি নকৰিলেতো আমাৰ কোনো উপায় নাই খেতি কৰিবই লাগিব প্ৰথম জীৱিকা বুলি ক'লে আমাৰ খেতিয়েই সৰুৰ পৰা আমি খেতি কৰি আহিছে মা দেউতাহঁতে গতিকে খেতিটোতে আমি প্ৰথম জীৱিকাৰ পথ হিচাপে বাছিব লাগিব তাৰ পিছতহে আমি বেলেগ জীৱিকা পথ হিচাপে ব্যৱসায় হওঁক আৰু কিবাকিবি বেলেগ অনুষ্ঠান প্ৰতিষ্ঠানৰ বেলেগ কথা আহি পৰিব প্ৰথম আমি এতিয়া খেতিতেই আছোঁ সীমাবদ্ধ হৈ খেতিৰ পৰা লাহে লাহে যদি পাৰোঁ বেলেগ কথা চিন্তা কৰিম সেইখিনিয়েই আৰু আৰু বেলেগ কি কম আৰু তেনেকৈয়ে চলি আছোঁ জীৱিকা হিচাপে খেতি কৰিব জীৱিকা হিচাপে খেতি কৰিবৰ কাৰণে যথেষ্ট কষ্ট হয় বহুত মূলধন লাগে সেই মূলধনখিনি পাবৰ কাৰণে আকৌ আমি বেলেগ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয় কেতিয়াবা আমি লোন ল'বলগা হয় কৃষি লোন কেতিয়াবা আত্মসহায়ক গোটৰ পৰাও পইচা ধাৰে লওঁ কেতিয়াবা বন্ধন গোটৰ পৰাও তেনেকৈ পইচা পাতি ধাৰ লৈ কৃষিত আমি বিনিয়োগ কৰোঁ আৰু সেই কৃষি উৎপাদনৰ পিছতহে আমি সেয়া পইচা আকৌ লোনত আমি পৰিশোধ কৰোঁ তেনেকেই আৰু সিদ্ধান্তটো তেনেকেই ললোঁ সেয়া কৃষি হিচাপে এতিয়া বৰ্তমান কৃষি জীৱিকাটো ভালেই চলি আছে কিন্তু কেতিয়াবা বানপানী নহ'লে অসুবিধা হয় জীৱিকাৰ ক্ষেত্ৰত তেনেকৈ আৰু নিজৰ জীৱিকাটো সিদ্ধান্তটো তেনেকেই কৰিবলগা হৈছে আৰু জীৱিকা বুলিবলে সেইখিনিয়ে আৰু আৰু সেই কেৰিয়াৰটো এতিয়া বৰ্তমান প্ৰথমচোৱা আপোনালোকক ক'লোঁৱেই কেনেকৈ কি সিদ্ধান্ত ললোঁ আৰু জীৱিকাত ইয়াৰ প্ৰথম আগ আগমুহূৰ্ততটো ঘৰৰ মা দেউতাৰ ওপৰতে নিৰ্ভৰশীল আছিলোঁ জীৱিকা বুলিবলৈ একো নাই পঢ়া শুনা কৰিলোঁ পঢ়া শুনা কৰি যেতিয়া মেট্ৰিক পাচ কৰি হায়াৰ চেকেণ্ডেৰী পঢ়িলোঁ তাৰপাছত পইচা পাইও নাটনি হ'ল নাটনি হোৱা ফলত খেতিত লাগিলোঁ মৰাপাট খেতি ধান খেতি কুঁহিয়াৰ খেতি সৰিয়হ খেতি তিল খেতি সেইবিলাক কৰি পিছত তাৰপৰা যথেষ্টখিনি সকাহ পালোঁ সমানে উৎপাদন কৰি সেইবিলাক বিক্ৰী কৰি দিওঁ বজাৰত আৰু বজাৰত বিক্ৰী কৰোঁ যদিও কিন্তু আমি যিটো উচিত দাম সেই উচিত দামতো নাপাওঁ আমাৰ মাজৰ যিবিলাক মধ্যবিত্ত যিখিনি ব্যৱসায়ী আছে সিহঁতে লাভটো সিহঁতে সুবিধাটো পায় কিন্তু আমাৰ যিখিনি একেবাৰে কষ্ট কৰা মানে সেইখিনিয়ে সেই সুবিধাটো নাপায় লাভ নহয় সেই ক্ষেত্ৰত আমি বহুতখিনি আমাৰ কষ্ট হয় সেই কথাটো আমি ক'বই লাগিব আপোনালোকক এইটো প্লেটফৰ্মত আৰু তাৰপিছত আৰু জীৱিকা হিচাপে মাজে মাজে কেতিয়াবা টিউশ্যন কৰোঁ ল'ৰা ছোৱালীক পঢ়াওঁ স্কুলীয়া ল'ৰা ছোৱালীক তাৰপৰাও এটা জীৱিকা এটা আহে যেনেকৈ এতিয়া হেই কৰি বৰ্তমান এতিয়া এই খেতিতেই লাগি আছোঁ খৰালি চিজিন কাম কৰিছোঁ ধানৰ লগতে মাছো পোহিছোঁ মাছ পোহি এতিয়া বৰ্তমান আকৌ মৰাপাট কৰিলোঁ মৰাপাটো কাটি কাটিলোঁ মৰাপাট কাটি বিক্ৰী কৰিলোঁ বজাৰত ইয়াৰ পিছত আকৌ সৰিয়হ সৰিয়হ কৰিম তিল পেলালোঁ তেনেকৈ আৰু বহুতখিনি কাম কৰি আছোঁ আৰু এইখিনিকে মই কলোঁ আপোনালোকৰ আগত ধন্যবাদ